হেল্ল' বৰডুমচা পৰিবহণ বিভাগৰ অফিচ নহয় জানো হয় মই বৰডুমচা কঠালগুৰি পৰা কৈছো নাই আপোনালোকৰ গাড়ী ড্রাইভাৰ যি নীতি নিয়ম সকলোখিনি ভাল লাগিল যিহেতু লকডাউনৰ সময় লকডাউনৰ সময়ত চৰকাৰে নীতি নিদেশনাবোৰ মানি চলাই এটা ধুনীয়া হেৰি দেখিলোঁ আপোনালোকে আহি অহা বাইছ তাৰিখ আমি এঠাইলৈ যাবলৈ ওলাইছো অৰুণাচল ৰয়িং আপোনালোকৰ গাড়ী বিচাৰিছিলো আপোনালোকে ছেনিটাইজাৰ মাস্ক এইবোৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি আমাৰ ইয়াত আমি যাব পৰাকৈ আদৰ্শ স্কুলৰ নিচেই কাষতে আমি ৰৈ থাকিম আপোনালোকে আহি লৈ যাব আৰু থৈ যোৱা ব্যৱস্থাটো কৰি দিব ধন্যবাদ তাৰ বাবে